পৰিয়ালৰ সৈতে আমি বহুতো জেগা ভ্ৰমণ কৰোঁ আৰু ভ্ৰমণ কৰিবলৈ গৈ বহুতো আমাৰ অভিজ্ঞতা হয় ভ্ৰমণ কৰিলে বহুত কথা শিকিব পৰা হয় আৰু পাৰিবাৰিক ভ্ৰমণ কৰিলে লাভ হয় মানে কি যিহেতু আমি জেগা চাবলৈ পাওঁ কিছুমান নেদেখা বস্তু দেখোঁ আৰু কিছু কিছু ঠাই নাম জানো বস্তুৰ নাম জানিব পাৰোঁ আৰু নজনা কথাবিলাকো লগত যোৱা মানুহবিলাকৰ পৰা আমি শিকিব পাৰোঁ আৰু সেয়ে আমি পাৰিবাৰিক ভ্ৰমণবিলাক মাজে মাজে কৰিবলৈ চেষ্টা কৰিব লাগে আৰু ভ্ৰমণৰ পৰা বহুতো আজিকালি চৰকাৰে সুবিধা বহন কৰে যিহেতু ভ্ৰমণ কৰিলে নিজৰ শাৰীৰিক আৰু মানসিক কিছু কথাত ভাল হয় পৰিয়ালৰ সকলোৱে সকলো দিশ সামৰি সকলোবিলাক বিষয়বস্তু বুজি পায় আৰু ল'ৰা ছোৱালীও ঠিক তেনেধৰণে ভ্ৰমণ বুলি ক'লে বহুত দূৰণিলেও ভ্ৰমণ কৰাটো নুবুজায় যিহেতু আমি ওচৰৰ ঠাইবিলাকতো আমি ভ্ৰমণ কৰিব পাৰোঁ দেশ বিদেশো ভ্ৰমণ কৰিব পাৰোঁ ঠিক তেনেধৰণেই এই ভ্ৰমণ কাৰ্যবিলাক কৰিলে আমাৰ ভৱিষ্যত পৰিয়ালৰ বহুত সুবিধা হয়